অ' হেল্ল' এইটো বসন্ত হয়নে অ' তাকে মই আপোনাৰ নম্বৰ এটা মোৰ লগৰ এজনৰ ল'লো মানে আপোনাৰ তাতে বৰ্তমান আপুনি গাড়ী দিয়েনি বাও সেনেকৈ ভাড়ালৈ অ' মই আপোনাৰ দীপৰ বিল সেইফালে যোৱা কথা আছে ফুৰিব কাৰণে মোৰ লোকেচনটো মৰিগাঁও বৰ্তমান হয় হয় মানুহ আমাৰ চাৰিজনমান হ'ব ফেমিলি মানুহ এনেকৈ হয় আপোনাৰ এইটো অ' অ' আপোনাৰ এইটো বিশ অক্টোবৰ মানত লাগিছিল মানে বিশ মানত

অ' অ' চাই লওক তাকেই এতিয়া আপোনাৰ হেৰি এইটো কি বুলি কয় ভাড়াটো তেনেকৈ কিমান কৈ হয়গৈ বাও তালৈকে অ' অ' ছয়হেজাৰ ছয়হেজাৰটো অলপ বেছি হৈছে নেকি অলপ কমাব পাৰিব নেকি বাও মানে অ' পইচাটো ছয়হেজাৰ আচ্ছা আচ্ছা আচ্ছা তাতে আপোনাৰ দীপৰ বিলত ন সেইফালে জেগাটো অলপ ক'ব নেকি মানে এনেই

আচ্ছা অ' অ' অ' ঠিক আছে বাও মই অ' ঠিক আছে বাও মই আকৌ কণ্টেক্ট কৰিম বাও অ' ঠিক আছে